হেল্ল' অঁ মই গেলেকী ভেটেনীৰপৰা ফোন কৰিছোঁ অঁ আমাৰ ইয়াৰপৰা হেৰি ভেকচিন চেকচিন যায় নাই বাৰু তালৈ এইবোৰ হাঁহ কুকুৰা গাহৰি ছাগলীক দিবলৈ অঁ গৈয়ে থাকেতো আপুনি দি ল'বচোন তাতেই অঁ সোমবাৰে তাৰপৰা মঙ্গলবাৰে আৰু বুধবাৰে যায় অঁ আপুনি তালৈ গ'লে গম পাব নহয় ওচৰৰ ওচৰৰ মানুহবিলাকলৈ ঘৰলৈ গ'লে খব কৰিব দি ল'বচোন তাতে নহ'লে বেমাৰ আজাৰ নহ'লে এইবিলাক বেমাৰ আজাৰ হয় যে অঁ পাৰিব ইয়ালৈ লৈ আহিবচোন বেজী চেজী চব পায় কুকুৰ এই সোমবাৰে মঙ্গলবাৰে আৰু বুধবাৰে আহিলে পাই যাব ইয়াত বাকী তিনিটা বাৰত বন্ধ থাকে মানে আমাৰ ইয়াত চেণ্টাৰ অঁ ফিল্ডলৈ যায় যে নহ'লে মানুহৰ অসুবিধা হয় যে ডে নাইট থাকে যে এইবিলাক বেজী পটককৈ মানে ছাগলী গাহৰি পটককৈ বেমাৰ হৈ যায় যে তিনি দিন ডে নাইট থাকে যে সেইকাৰণে তিনি দিন অফ থাকে আৰু অঁ লৈ আহিব মোক আহিলে ইয়াতে পাব বাৰু লৈ আহিব চাই দিম অঁ গাহৰি ছাগলী এইবিলাক চব দিয়া যায় কুকুৰা হাঁহ অঁ গাহৰি ভেকচিন নহ'লে ইয়াৰপৰা এনেই লৈ যাব পাৰিব বাৰু ঘৰতে দি ল'ব পাৰিব খালী মানে আৰু ঘৰত দি ল'ব পাৰিব আৰু গাহৰিক মানে দানাৰ লগত মিক্স কৰি দিব কুকুৰাও পায় বাৰু তেনেকৈ কুকুৰাটো এমাহৰ মূৰে মূৰে দিব লাগে আৰু নহ'লে এইবিলাক বেমাৰ আহি থাকে যে পায় কুকুৰা বেজীৰ বাহিৰে দৰবো পায় দৰব মানে কি এনেকৈ দানাৰ কুকুৰাক যে চাউল তাউল দিয়ে যে তাৰ লগত মিক্ কৰি দিব লাগে কুকুৰাই খাই অঁ তেনেকৈও চব হাঁহ মানে বেমাৰ আজাৰ ভাল হয় অঁ অঁ এমাহৰ মূৰে মূৰে কুকুৰাখিনি এনেকৈ গাড়ীত তুলি লৈ আহিব তাৰপৰা ভেকচিন দি দি দিয়া যাব যদি আপোনাৰ আহিবলৈ অসুবিধা হয় তেতিয়া হেৰি কৰিব কোনোবা এজন আহি পটককেনে হেৰি ভেকচিনটো লৈ যাবহি দি পঠিয়াম অঁ লৈ যাবহি অঁ ৰাখিব ৰাখিব আৰু আৰু এইবিলাক গৰু চৰু নাই নেকি আপোনালোকৰ ঘৰত গৰু চৰু অঁ এবছৰৰ মূৰে মূৰে দিব লাগে এইবিলাক হাঁহ কুকুৰাক অঁ তাত এনেই ভেকচিন চেকচিনবোৰ সময় মতে যায় নাই বাৰু

আপুনি খবৰ কৰি থাকিবচোন পঠিয়াওঁ সেইফালে সিহঁতি নাযায় চাগৈ আৰু প্ৰত্যেক গাঁৱলৈ পঠিয়াওঁ যে নহ'লে এইবোৰ গৰু ছাগলী বেমাৰ আজাৰ হয় যে পৰিৱেশ বিনষ্ট হৈ যায় যে মৰিলে আকৌ বহুত পইচা যায়গৈ নহয় গৰুটো ইমান দাম এতিয়া গাহৰিটো দাম

গাহৰিটো এই ছমাহৰ মূৰে মূৰে দিলেও হয় বাৰু খালী কুকুৰাটো মাহে মাহে দি থাকিব লাগিব নহ'লে হেৰি যে বেমাৰ আজাৰ হৈ থাকে কুকুৰাবোৰ য'ত ত'ত ঘূৰি ফুৰে যে গাহৰিটো তাতে গঁৰালত সোমোৱাই থাকে কুকুৰাটো আকৌ য'ত ত'ত ঘূৰি ফুৰে হাঁহটো একেই য'ত ত'ত ঘূৰি ফুৰে পাৰিলে মাহে মাহে দি থাকিব আৰু দি থাকিলে ভাল আৰু এইবিলাক হাঁহ কুকুৰা গাহৰি ছাগলীক দি থাকিব লাগে ছাগলীক অঁ গাহৰি পাম আছে পাব বহুত গাহৰি পোহে নহয় অঁ পাব পাব ইয়াতে আমাৰ ইয়াৰপৰাই ভেকচিন নিয়ে মানে ভেকচিন দি থাকে অঁ ওচৰতেই মাহে মাহে ভেকচিন দি থাকে যে নহ'লে দিগদাৰ নাই বহুত অট' মানে ঢেৰ গাহৰি গাহৰি চাগ গাহৰি থাকে যে নহ'লে দিগদাৰ যে গাহৰি ছাগলীবোৰ লগতে চব বেমাৰ আজাৰ হয় বুলি দিগদাৰ যে ভেকচিনটো সেইকাৰণে পঠিয়াই থাকোঁ অঁ চৰকাৰীয়ে এইটো সুবিধাটো চৰকাৰে দিয় আকৌ সুবিধাটো চৰকাৰী ভেকচিন মানে গৰু ছাগলী বেমাৰ আজাৰ হয় দিগদাৰ যে সেইকাৰণে চৰকাৰ পঠিয়াই থাকে এইবিলাক আমাৰ ইয়াত বিচাৰিলে পাব বাৰু ভেকচিনটো আমি দি থাকোঁ অঁ ৰাখিব আৰু আৰু গৰু আৰু মাজে মাজে হেৰি গৰু ছাগলীবোৰ আনি থাকিব নহ'লে দিগদাৰ যে গাহৰি গৰু ছাগলীবোৰ বেমাৰ হৈ থাকে যে অঁ কুকুৰাও মানে এইবিলাক কুকুৰা আজিকালি কিছুমান বেমাৰ হয় যে দানা চানা খাবলৈ মন নকৰে যে সেইকাৰণে মাজে সময়ে কুকুৰকো মানে বেজী থাকিব লাগে নহ'লে এইবোৰ বেমাৰ আজাৰ হয় যে আজিকালি বহুত বেমাৰ আজাৰ যে অঁ পেলু পেলুৰ পেলুৰ দৰবো পায় ইয়াত চব পাই পেলু এইবোৰ এইবোৰ গাহৰিকো খোৱাব লাগে ছাগলীকো খুৱাব লাগে তাৰপৰা এইটো কুকুৰকো খোৱাব লাগে নহ'লে পেলু হয় যে সিহঁতৰ দিগদাৰ নাই অঁ বেমাৰ হ'লে সিহঁতৰ নিজৰে মানে গাহৰি ছাগলীবোৰ দিকদাৰ হয় যে দানা চানা খাবলৈ মন নকৰা হয় সেইকাৰণে সময় মতে এইবোৰ ভেকচিন পেলু দৰব এইবোৰ এইবোৰ খোৱাই থাকিব লাগে নহ'লে বেয়া কথাটো বেয়া যায় সেইকাৰণে আহিব সময় মতে ভেকচিন চেকচিন খুৱাই থাকিব তেতিয়া গাহৰিটো সুস্থ হৈ থাকিব এতিয়া বিকিলেও টকা পইচাকেইটামান ভালকৈ পাব নহ'লে আধাতে মৰি থাকিলে আকৌ দিগদাৰ হ'ব নহয় ভেকচিন নাপায় অঁ ৰাখিব অঁ লৈ আহিব মই ইয়াতে থাকিম বাৰু ছাগলী ভেকচিন পাব চব আছে গৰু নহয় পটককৈ দিগদাৰ হৈ যায় যে গৰু ছাগলী চবৰে ভেকচিন ৰাখি থৈছোঁ অঁ গোটেইকেইটা লৈ আহিব নহ'লে দিগদাৰ যে কুকুৰ আৰু গাহৰি ছাগলী কুকুৰা চুকুৰা কুকুৰাবোৰ এইবোৰ বেমাৰ ওলাই থাকে নহয় আজিকালি অঁ আপুনি ঘৰতে থাকিব সোমবাৰে মঙ্গলবাৰ বুধবাৰে গৈয়ে থাকে বহুত গাঁও ঘূৰিব লাগে যে কোনো কোনোবা এটা বাৰহে সেইফালে যায় মানে নহ'লে আকৌ ইয়াতো মানুহৰ দিগদাৰ যে ইয়ালৈও মানুহবিলাক আহি থাকে যে অঁ সেই তিনি দিনলৈ পাব আহিলে পাবই বাৰু বাকী বৃহস্পতি শুক্ৰ শনি এইকেইটা এইকেইদিন বন্ধ থাকে মানে আৰু সেইকেইদিন মানে ৰেষ্ট লয় মানে সিহঁতিনো কিমান কষ্ট কৰিব সেই কিমান ভেকচিন দি থাকিব ডেইলী বাকী আপোনাৰ ঘৰত গৰু ছাগলী কিমান আছে বাৰু এনেই অঁ

অঁ আপোনালোকে সময় মতে ভে আপোনালোকে সময় মতে ভেকচিন দিয়া নাছিলে চাগৈ আকৌ অঁ খবৰ অঁ খবৰ পোৱা নাছিলে যে অঁ এতিয়া সেই ছাগলী ছাগলীবোৰ আনি থাকিব আমি চাই দিম বাৰু ইয়াত

অঁ সময় মতে আহিলে ভাল মানে আৰু নহ'লে টাইমটো দিগদাৰ হৈ যায় যে ইয়াত ইয়াত আকৌ চাৰিটা বজাতে বন্ধ কৰি দিয়া হয় যে

নটা বজাত খোলা হয় ন অঁ পাই যাব নটা দহটাত আহিলে পাই যাব অঁ দহটা নটা দহটাত আহিলে পাই যাব আপুনি চাৰিটা বজাত বন্ধ কৰি দিয়া হয় যে নহ'লে আকৌ অঁ ছাগলী আৰু কুকুৰ দুয়োটা লৈ আহিব কুকুৰা আনিব নালাগে ভেকচিন লৈ যাব আপুনি ভেকচিন লৈ গৈ ঘৰতে মিলাই দিব আৰু হাঁহকো দিব পাৰিব বাৰু নিয়ে যদি চব আছে বাৰু অঁ ইমানকৈ ৰাখিবলৈ দিগদাৰ যে অঁ ইমানকৈ ৰাখিবলৈও দিগদাৰ নহয় চোৱাচিতা কৰিবলৈ এইবিলাক বস্তু অঁ হাঁহ কুকুৰা ৰাখি মানুহে ঘৰখন চলাই থাকিব পাৰে নহয় ন ল'ৰা ছোৱালীৰ পঢ়া শুনা অঁ হ'ব দিয়ক অঁ দৰকাৰ হ'লে ফোন কৰি দিব সোমবাৰ মঙ্গলবাৰ বুধবাৰে ইয়াত পাই যাব বাৰু আপুনি অঁ অঁ লৈ আহিব লৈ আহিব মই ইয়াতে থাকিম বাৰু বেলেগ কলৈকো নাযাওঁ ভেকচিন দি থাকিব লাগে যে সোমবাৰ মঙ্গলবাৰ বুধবাৰ নহ'লে দিগদাৰ হয় আকৌ মানুহবোৰ নাথাকে যে প্ৰত্যেক গাঁৱে গাঁৱে পঠিয়াব লাগে আকৌ এইফালে আকৌ মানুহকেইটা নহ'লে যাবও লাগিব কেতিয়াবা দিগদাৰ হ'লে ময়ো যাব লাগে অফিচ বন্ধ কৰি ভেকচিনটো আহিলে দিব লাগে আৰু সোনকালে নহ'লে বেমাৰ আজাৰবোৰ হৈ থাকে যে আজিকালি গাহৰি ছাগলীবিলাক হ'ব হ'ব অঁ হ'ব ঠিক আছে দিয়ক